এই পপী হয়নে অঁ তাকেই মই তোমাৰ নম্বৰটো বিচাৰি পোৱা নাছিলোঁ আকৌ এতিয়া ফেচবুকত পাই পেলাই মই হেই কৰোঁচোন বোলো ভাল ন অঁ অঁ ভাল ন অঁ অঁ ইয়াতে ইয়াতে বৰ্তমান কি কৰি আছা অঁ অঁ অঁ অঁ অঁ ভাল ভাল এই আমাৰ লগৰ যে ৰাখী তাইৰ বিয়া বুলি শুনিছা নাই অঁ অঁ

অঁ দিব মাৰ অঁ মাৰ্চৰ এক তাৰিখে আকৌ অহ সেইদিনাখন মাতি থৈ গৈছিলে মোক

অঁ ঠিকে আছে ঠিকে আছে তেতিয়াহ'লে তাকে এতিয়া সেই না তাকে ভাবিছোঁ সেইকাৰণে ফোনটো লগাওচোন বোলো একে লগতে বজাৰৰপৰা আহোঁগৈ বুলি কাপোৰ চাপোৰ কিবা এটা লওঁ আজি নহয় কাইলৈ কাইলৈ কাইলৈ যাওঁ নহ'লে অঁ অঁ অঁ অঁ পিছবেলা এই ঢেকিয়াল লৈ যাওঁ বুলি ভাবিছোঁ কাপোৰ এযোৰকে লওঁগৈ অঁ অঁ অঁ অঁ অঁ অঁ মই মই ফোন কৰি জনাম বাৰু ঠিক আছে অঁ কাইলে অঁ অঁ অঁ আৰু দুই জনীয়ে এযোৰ এযোৰ ল'ম আৰু ন অঁ অঁ তেতিয়াহ'লে কাইলে লগ পাম ন অঁ ঠিক আছে অ' কে বাই